আমি কম্পিউটাৰ বা মোবাইলত অসমীয়া ভাষাটো লিখিবলৈ ইংৰাজীতকৈ অলপ অসুবিধা হয় কিয়নো অসমীয়াত লিখিবলৈ হ'লে আ কাৰ ই কাৰ এইবিলাক অকণমান বিচাৰি কৰি লিখিবলগীয়া হয় কিন্তু ইংৰাজীত লিখিবলৈ হ'লে অলপ মানে বহুতেই সুবিধা হয় এতিয়া অসমীয়াত আমি লিখোঁ লিখোঁ যদিও কিছুমান টান শব্দবিলাক টান শব্দবিলাকৰ আখৰবিলাক অলপ বিচাৰি পোৱাত অলপ অসুবিধা হয় আৰু এই অসমীয়াত মানে যথেষ্টখিনি অসুবিধা পোৱা হয় বুলি মই ভাবোঁ